অঁ ভাল ভাল আপুনি কোঁৱৰ নহয় জানো নাম্বাৰটো মোৰ ছেভ আছিল বাৰু অঁ অঁ অঁ তাকে তাকে আমাৰো এইফালে বৰ অৱস্থা বেয়া কৰি দিছে দেই আলুত পোকে পোক কেঁচুৱে একদম সৰ্বনাশ কৰিলে মোৰ যিমানখিনি মই লাভ নিজৰ মুলখিনিও তাকে আমাৰ এইফালে মেচিন চবেই সুবিধা আছে তথাপিও মানে বহুত অসু এইবাৰ কেনেকুৱা কি হ'ল মই ক'বই নোৱাৰিলোঁ আলু একেবাৰে মানে ধ্বংস কৰি দিলে তাৰ উপৰি দৰৱ দিছিলোঁ আলু দিয়া সময়তে চূণ তুণো দিয়া হৈছিলে কিন্তু কি হ'ল ক'ব নোৱাৰোঁ মুঠতে শেষ কৰি দিলে আৰু গোটেইবোৰ কি কৰিম জানো এইবাৰ অঁ ধান সেইয়া ধানৰ দিনতো আমাৰ এইফালে পানী আহিলে প্ৰথমবাৰত পানী আহি যেনে তেনে বাচিলে কিন্তু নেক্সটবাৰ আকৌ আহি কিনে গোটেইবোৰ মাৰি থৈ গ'ল আৰু যিকেইডাল বাচিলে সেইকেইডালো পোকে ধ্বংস কৰিলে এইবাৰ মানে পোন্ধৰ বিছ বিঘা মাটিৰ ভিতৰত মই ধান কিমান পাইছোঁ আপুনি শুনিলেই মানে আচৰিতহে হ'ব আৰু তাকে মই ভাবিছোঁ মই বেলেগ কিবা ব্যৱসায়ৰ কথাহে ভাবিছোঁ আৰু এইবোৰ এইবাৰ একদম বৰ বিপাঙত পৰিলোঁ এই এইবোৰ প্ৰদূষণৰ পৰা হৈছে ছাগৈ হাঁ এই প্ৰদূষণে এইবোৰ আমাৰ নষ্ট কৰিছে প্ৰদূষণৰ পৰাও হৈছে অলপ অঁ অঁ অঁ যাম যাম পাৰিলে আপুনি দৰ্খাস্ত এখন লিখি লিখি লৈ ল'ব একেবাৰে অঁ অঁ মই গৈছোঁ হ'ব